আচলতে সংগীতৰ ধাৰাটো কি বুলি ক'লে পোনপ্ৰথমে ক'ব বিচাৰোঁ মই মানে সৰুৰেপৰা কবিতা চবিতা লিখি আছিলোঁ দুই এটা তাৰপিছত সংগীত জগতত অসমৰ দুই এটা গীত লিখিবলৈ চেষ্টা কৰোঁ বৰ্তমান লিখিছোঁ বহুখিনি গীত আৰু ধাৰাটো ভাল পোৱা কাৰণটো এইটোৱে মানে কি গীতৰ কথা আৰু কবিতা লিখাটো অলপ বেলেগ আগতে যেতিয়া কবিতা লিখিছিলোঁ আৰু এতিয়া যেনেকৈ গীতবোৰ লিখিবলৈ চেষ্টা কৰোঁ মানে গীতৰ গীতৰ লাইনবিলাক অলপ বেলেগ আৰু কবিতাৰ লাইনবিলাক অলপ বেলেগ গীতত যিহেতু চন্দৰ প্ৰয়োজন কবিতাত আজিকালি আধুনিক কবিতাত চন্দৰ প্ৰয়োজন নহয় সেই হেতুকে গীত লিখি ভাল পোৱা নহয় এটা চেষ্টা কৰোঁ গীতবিলাক লিখিবলৈ লগতে কিয় বুলি ক'লে আৰু এটা প্ৰশ্ন মনলৈ আহে মানে কি আজিকালি যিমান গীত লিখে অসমৰ সংগীত জগতত বিভিন্ন মানুহে গীতৰ কথাবিলাক একেই একেই হয় প্ৰায় একেই ইটোৰ লগত সিটো মিল থাকে কিন্তু অকণ বাক্য সলনি গাঁথনিবিলাক অলপ বেলেগ বেলেগ সেয়ে মানে কি অকণমান মই বেলেগকৈ লিখিবলৈ চেষ্টা কৰোঁ মানে শব্দবিলাক মানে গাঁৱলীয়া মানে আমাৰ যিকেইটা গাঁৱলীয়া শব্দৰ পৰম্পৰা কথিত ভাষা কথিত ভাষাবিলাক দুই এটা গীতত মই সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰোঁ লগতে কিছুমান ৰেপ সংগীতৰ মই দুই এটা ইংলিছ শব্দ ইউজ কৰিছোঁ যিহেতু বহুতখিনি ৰেপ সংগীতত মই কাম কৰিছোঁ অসমৰ সংগীত জগতত সংগীত জগতৰ ধাৰাটো মই লিখিয়ে ভাল পাওঁ লিখি আজিলৈকে মই গীত গোৱা নাই কিন্তু অকল লিখিছোঁ লিৰিক্স লিখিছোঁ